হেল্ল' অ' শৰ্মা গেছ এজেঞ্চি হয় হয় মই গোলাঘাট জ্যোতিনগৰ পা ক'লো হয় হয় হয় আপোনাৰ তাতে মোৰ আপোনালোকৰ পা আমি গেছ লওঁ হয় হয় হয় মই ফোন কৰিলো আপোনালোকক ধন্যবাদ দিবলৈ হয় হয় আপোনালোকৰ ছাৰ্ভিচ মই যথেষ্ট ভাল পাইছো আজি কিছুদিনৰ আগত মই সেই ভাৰত গেছ এজেঞ্চি পৰা চিলিণ্ডাৰ লৈ আছিলো হয় তেওঁলোকৰ গেছ এজেঞ্চি পৰা মই কিছুদিন ব্যৱহাৰ কৰা পিছত অলপ কিছু প্ৰব্লেম পাইছিলো তেওঁলোকৰ এজেঞ্চিত ফোন কৰিলো আৰু তেওঁলোকৰ মানুহ মই পঠিয়াবলৈ ক'লোঁ কিন্তু তেওঁলোকে মানুহ নপঠিয়ালে যাৰ ফলত মোৰ সমস্যা হ'ল বেলেগ মানুহ মাতি আনিবলগীয়া হ'ল পইচা পাতিও বেছি খৰচ কৰিবলগীয়া হ'ল কিন্তু এতিয়া সেয়া তাত মই মোৰ কানেকশ্যন বাদ দি আপোনালোকৰ ইয়াত লৈছো আৰু আপোনালোকৰ ছাৰ্ভিচ মই যথেষ্ট ভাল পাইছো আপোনালোকৰ ঘৰ ফালৰ পৰা আপোনালোকৰ যি অফিচৰ ফালৰ পা যি ছাৰ্ভিচ দিছেহি আপোনালোকৰ মানুহে মই তাত যথেষ্ট উপকৃত হৈছো আৰু বহুত ধন্যবাদ দিছো মোৰ কোনো ধৰণৰ এতিয়া সমস্যাই হোৱা নাই ৰাতি সুন্দৰভাৱে মই ব্যৱহাৰ কৰিব পাৰিছো গেছত আৰু অতিকৈ সুখী হৈছো আৰু আপোনালোকৰ মানে তাৰ বাবে বহুত বহুত ধন্যবাদ দিছো হয় হয় হয় ধন্যবাদ আপোনালোকক বহুত ধন্যবাদ হয় হয় থেংক ইউ